হাঁহ কুকুৰাৰ কাৰণে পুষ্টিকৰ খাদ্যৰ যথেষ্ট প্ৰয়োজন আছে আমাৰ ঘৰৰ হাঁহ কুকুৰাবোৰক আমি পোৱালিবোৰক চাউলৰ খুন্দু দিওঁ অলপ ডাঙৰ হ'লে মানে হাঁহক আমি ধান তুঁহ মিলাই দিওঁ আৰু কুকুৰাবোৰক চাউল দিওঁ হাঁহ কুকুৰা কাৰণে আমি ওচৰতে এখন ভেটিনেৰি হস্পিতাল এগ্ৰিকালচাৰ আছে ভেটেৰনেৰী ডাক্টৰজনৰ পৰা আমি দিহা পৰামর্শ লৈ দৰৱ পানী ফাইভ এম এল ফাইভ এম এল খাদ্য মানে হাঁহ কুকুৰা দানাৰ লগত মিলাই দিওঁ সোনকালে ডাঙৰ হ'বলৈ আৰু পোৱালী বেমাৰ হ'ব বুলি দৰৱ পানী পানীৰ লগত দিওঁ মিলাই হাঁহ কুকুৰা পোৱালি সৰু হৈ থাকোঁতে ঠাণ্ডা দিনত ওলালে কুহুমীয়া গৰম পানী

চাউল সৰু সৰুকৈ

পানীত দি দিওঁ খাবলৈ বুলি

হাঁহকো তেনেকৈ পোৱালি ওলালে খুন্দু

মানে খুন্দু চাউলৰ ভাত বনায় পানীত সৰহকে দি দিম খাবলৈ বুলি আৰু ভিটামিন আনি খোৱাওঁ মাজে সময়ে তেনেকৈ দিয়া হয় হাঁহ কুকুৰাক হাঁহ কুকুৰা দৰৱৰ বাহিৰেও পুখুৰীত আমাৰ আছে পুখুৰীত মাছ আছে সৰু মাছ এনেকুৱা মুৱা দনিকণা সেই মুৱা দনিকণা জালত ধৰি ধৰি খাবলৈ বুলি দিওঁ দানাৰ লগত মিক্স কৰি পুখুৰীৰ পোক খাবলৈ দিওঁ পুখুৰীত মেলি পানীত সাঁতুৰিলে পুখুৰীৰ কিনাৰৰ ঘাঁহ খায়

আৰু কুকুৰাবোৰক চৰিবলৈ বাৰীত ঘাঁহ আছে আৰু শাক পাচলি বাৰীত মূলাৰ কুমলীয়া কুঁহিবোৰ খাবলৈ বুলি মেলি দিওঁ আৰু হাঁহ কুকুৰাবোৰক মানে আমি ফিছাৰীত তুঁহ চটিয়াই দিওঁ হাঁহে খাই বাৰীত পটান ধান আৰু এইবোৰ চাউল দিওঁ চটিয়াই খাবলৈ বুলি য'তে ত'তে পেলাই দিওঁ বন্ধাকবিৰ পাতসমূহ সৰু সৰুকৈ মিহি মিহিকৈ কাটি হাঁহক খাবলৈ দিওঁ আৰু কুকুৰাবোৰক

দানা কিনিও দিওঁ ব্ৰইলাৰ দানা চটিয়াই দিওঁ খাবলৈ লগতে হাঁহৰ কাৰণে আমি কিছুমান দোকানত পায় দানা আনি দিওঁ খাবলৈ পুষ্টিকৰ

পুখুৰীত পোক খালে সোনকালে ডাঙৰ হয় বুলি কয় সেয়ে পুখুৰীত জাল বাই মাছৰ লগতে পোকো আহে পোকবোৰ সকলোৱে কেঁচু কুমটি খাবলৈ ডাৱৰীয়া দিনা মেলি দিওঁ